পশুপালনত জীৱ জন্তুক প্ৰভাৱিত কৰিব পৰা কিছুমান ৰোগ সচৰাচৰ হৈছে খুৰা ফটা আৰু পেট ফুলা আৰু বসন্ত ওলোৱা তেনেধৰণে ৰোগবিলাক আমি দেখিছোঁ এই ৰোগবিলাকত আমি খুৰা ফাটিলে আমি নিমখ কুহুমীয়া গৰম পানী কৰি নিমখ দি ধুৱাই দিওঁ আৰু পটাছ আনি পিনি লগাই দিওঁ আৰু ঘৰুৱা হিচাপে বিশল্য়কৰণী আমি খুন্দি তাৰ ৰসটো লগাওঁ তাত তাৰ পিছত আকৌ পেট ফুলিলে পেট ফুলাৰ কাৰণে আমি ডাঙৰ কিবা হেৰি পাণ আৰু বগা পিঁয়াজ এনেকৈ গাঁৱলীয়া আমি ঔষধ খুন্দি এলান্ধু সৈতে খুৱাই দিওঁ গৰুক তেতিয়া পেট ফুলাৰ পৰা অকণমান তেওঁ উশাহটো যায় গৰুৱে শৌচ প্ৰস্ৰাৱ কৰি দিয়ে তেতিয়া পেটটো অলপমান ভাল হয় আৰু হাগিলে আমি গোলনেমু খুৱাওঁ আৰু টেপৰটেঙা পুৰি খুৱাওঁ তাতো যদি ভাল নহয় আমি ওচৰৰ পশু চিকিৎসালয় ডক্টৰক আমি ডক্টৰৰ পৰামৰ্শ লওঁ ডক্টৰক মাতি আনি আমি তেখেতলোকৰ বেজী দিব হ'লেও দিয়ে টেবলেট হ'লেও আনি দিয়ে আমি তাতো বহুত পইচা পাতি খৰচ কৰিবলগীয়া হয় তেনেকৈ আৰু ডা ডক ডক্টৰ মাতি সেইবিলাক কৰিবলগীয়া হয় জিভাৰ গৰু জিভাত যেতিয়া ধেনা হয় গৰুৱে খাব মন নকৰে জিভাত আমি নিমখ মাৰি দিবলৈ কোৱা হয় নিমখ মাৰোঁ নিমখ মাৰি আকৌ তক্তাত নিমখ দি দিলে নিমখখিনি যদি চেলেকি দিয়ে গৰুজনীয়ে তেতিয়া গৰুটো হওক বা দমৰাই হওক বা চেউৰীয়েই হওক ধেনাবিলাক ফুটি যায় তাৰ আমি কুহুমীয়া গৰম পানী দি দিওঁ সেইখিনি খাইও বহুত ভাল উপকৃত হ'ব পাৰোঁ আৰু এনেধৰণে আমি গৰুক চিকিৎসা যদি তাতো ভাল নহয় আমি ওচৰৰ পশু চিকিৎসালয়ৰ পৰা আকৌ গৰুক জিভাত দিবৰ কাৰণে গৰুক দেখাবৰ কাৰণে সেইখিনিও আমি চিকিৎসা কৰিব কাৰণে আমি ডক্টৰ মাতি আনি বহুত ঔষধ পাতি ব্যৱহাৰ কৰিবলগীয়া হয় আৰু আমি এনেধৰণে দিনে ৰাতিয়ে আমি গৰু ছাগলীৰ লগত আমি চ সময় দিবলগীয়া হয় সেয়েহে আমি ইমা ইয়াকে কৈছোঁ আৰু